নমস্কাৰ মোৰ নাম শ্ৰী হেতুক তালুকদাৰ মোৰ ঘৰ বৰপেটা জিলাৰ বাাটগুৰি সাগত আজিৰ বিষয়টো হ'ল বাইকিং বাইকিঙৰ সময়ত আপুনি সদায় মনত ৰখা কিছুমান আটাইতকৈ গুৰুত্বপূৰ্ণ সুৰক্ষাসমূহ হ'ল আমি হেলমেট পৰিধান কৰিব লাগে আৰু হেলমেটটো সদায় আমি ভালকৈ বান্ধি ল'ব লাগে আৰু হেলমেটটো আই এ এছ মাৰ্কত থকা হ'ব লাগে আমি সচৰাচৰ দেখিবলৈ পাওঁ যে বিভিন্ন সময়ত হেলমেট পৰিধান নকৰাৰ বাবে ল'ৰা ছোৱালীবিলাকৰ বিভিন্ন ধৰণৰ ক্ষতি হয় এক্সিডেণ্ট হয় সেইবিলাকৰ প্ৰতি লক্ষ্য লক্ষ্য ৰাখি আমি ভালে কিছুমান সাৱধানতা অৱলম্বন কৰিবলগা হয় যেনে ধৰ আমি গ্ল'ভছ পিন্ধিব লাগে আৰু আজিকালি ৰাইডিংবিলাকৰ কাৰণেও ৰাইডিঙৰ কাৰণেও বিভিন্ন ধৰণৰ সাজ পোছাক মাৰ্কেটত আহি গৈছে গতিকে সেইয়াই আৰু আৰু আমি জানোঁ যে যিকোনো এটা কাম কৰিবলৈ সদায় সাৱধানতা সাৱধানতা অৱলম্বন কৰাটো বহুত প্ৰয়োজন গতিকে নিতান্তই সাৱধানতা সাৱধানতা অৱলম্বন কৰিলে আমি বিভিন্ন ধৰণৰ সমস্যাৰ পৰা বাচিব পাৰোঁ সেই বাইক চলালে আমি সদায় হেলমেটটোৰ বেল্টডাল মাৰি ল'ব লাগে আৰু আৰু হেলমেটটো ভালকৈ পিন্ধিব লাগে যাতে এক্সিডেণ্ট হ'লেও হেলমেটটো মূৰৰপৰা মূৰৰ ওপৰলৈ মূৰৰপৰা খুলি নাযায় তাৰপিছত আমি আৰু আমি মটৰচাইকেল ব্যৱহাৰ কৰিলে আমাৰ নথিপত্ৰসমূহ লাগিবই নথিপত্ৰ অবিহনে আমি বাইক বাইক চলাব নালাগে আৰু চলালে বহুত নীতি নিয়মৰ মাজত থাকি বাইক চলাব লাগে আৰু আমি সচৰাচৰ দেখিবলৈ পাওঁ যে আজিকালি ৰাইডিংবোৰৰ কাৰণে ৰাইডাৰবিলাকৰ কাৰণে আজিকালি বিভিন্ন ধৰণৰ সাজ পোছাক বজাৰৰত উপলব্ধ হয় সেইবিলাকৰ কাৰণেও আমি এইবিলাক ভাল এটা দিশৰপৰা চাবলৈ গ'লে ভালেই হৈছে মটৰচাইকেল দুৰ্ঘটনৰাপৰা কিছু হ'লেও ৰ'দ পৰিত্ৰাণ কৰিবৰ কাৰণে সেইবিলাক এইটো সক্ষম হৈছে আৰু